মই এটা ভাত চাহ কৰি ভাল পাওঁ ঘৰত মহিলা হিচাপে তাৰপিছত মই প্ৰথমতে ৰাতিপুৱাতে উঠিয়ে মই চাহ কৰোঁ চাহৰ লগত ল'ৰা ছোৱালীৰ মোৰ দুজনেই সিহঁতক পঢ়াৰ সময়ত পঢ়াৰ টেবুলত মই চাহৰ লগত কিবা এটা বনাই সিহঁতক পঢ়া টেবুলত দিওঁ তাৰপিছত আঠমান বজাত সিহঁতলে ভাত বনাওঁ মোৰ মালিকলে আৰু ল'ৰা ছোৱালী দুটালৈ চাৰে ন বজাত মই ভাতখিনি ৰন্ধা বঢ়া শেষ কৰি সিহঁতৰ স্কুল টাইমত ভাত পানী দিওঁ ভাত পানী সিহঁতক যিটো ইচ্ছা কৰে সেইটোৰে কোনোবা দিনা দিব পাৰোঁ আৰু কোনোবা দিনা হয়তো মোৰ নিজা ইচ্ছা মতে দিওঁ যেনেকুৱা মোৰ ল'ৰা ছোৱালী দুজনে আলু ভাজি শাক পাচলি বা ঘৰুৱা পাচলি এনেকুৱা বস্তু বনালে খুব ভাল পায় আবেলি তেওঁলোকক স্কুল পৰা স্কুলৰ পৰা অহাত মই বুট মুগ এইবিলাক জিকাই থৈ সিহঁতৰ টোপনিৰ পৰা উঠাত মই দিওঁ তাৰপিছত চাৰিমান বজাত ল'ৰা ছোৱালী দুটাক পঢ়া টেবুলত পঢ়িব দি চাৰে পাঁচমান বজাত সিহঁতক পঢ়াখিনি সামৰিব দিওঁ তাৰ পিছত গধূলি সময়ত সিহঁতক আকৌ পঢ়িব দি চাহ পানী অলপ যোগান ধৰি মই ৰাতি আঠমান বজাত ভাত বনাওঁ তেতিয়া মই সিহঁতক বিভিন্ন প্ৰকাৰৰ ভাত দালি চব্জি ভাজি এনেকুৱা বস্তু বনাই মই দিওঁ এনেকুৱাকৈয়ে মই সিহঁতক পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই নিছোঁ সিহঁতৰ কোনো খোৱা বস্তুত আপত্তি নাই যি দিব বিচাৰো যি ৰান্ধি দিওঁ সেয়ে সিহঁতে খাই ভাল পায় বা সন্তুষ্ট হৈ নিজৰ কামত ব্যস্ত হৈ থাকে